আমাৰ জিলাখনত পৰ্যটকৰ কেন্দ্ৰবিন্দু হিচাপে মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী আছে লেটেকুপুখুৰীৰ ও ওচৰৰ পাঁজৰৰ মানুহবোৰে হোমষ্টে' বা পেয়িং গেষ্টৰ সুবিধা প্ৰদান কৰে তেওঁলোকে তাতে যদি আঁতৰৰ আলহী আহে তেতিয়া নিজে বনাই সিজাই খাব পৰাকৈ সুবিধাও দিয়ে আৰু যদি বোলে অসমীয়া খাদ্য থলুৱা খাদ্য খাব বিচাৰে সেই অঞ্চলৰ তেতিয়াহ'লে গৃহস্থই নিজে বনায়ো দিয়ে আৰু যদি নিৰিবিলি পৰিৱেশ লাগে বহুতে ঘৰৰ আচুতীয়া কোঠা তেওঁলোকক প্ৰদান কৰে আৰু বহুতে ব্যৱসায়ভিত্তিক যিসকলে হোমষ্টে' বা হেৰি খুলি ৰাখিছে পেয়িং গেষ্ট তেওঁলোকে নিজৰ বাৰীতেই আচুতীয়াকৈ সৰু সৰুকৈ ঘৰ বনাই থৈছে তেওঁলোকৰ তাত থাকিবলৈ দিয়ে তেনেকুৱা সুবিধাবোৰ তেওঁলোকৰ তাত প্ৰদান কৰা হয় আৰু জিলাখনত এখন ধৰ্মশালা আছে শিখসকলৰ এটা মন্দিৰ আছে তেওঁলোকৰ তাত বিনামূলীয়াকৈ খোৱাৰ ব্যৱস্থা আছে থকাৰ বাবে তেওঁলোকৰ তাতে এটা গেষ্ট হাউছ আছে কিন্তু তাত বহুত বেছি মানুহ থাকিব পৰা সুবিধা নাই আৰু দৰ্শনাৰ্থীসকলে যদি এই ঠাইখনত ভ্ৰমণ কৰা কৰিবলৈ আহে তেতিয়াহ'লে জিলাখনত কেইবাখনো হোটেল আছে মালিনী হোটেল এখন পুৰণা হোটেল তেনেকুৱা নতুন কেইবাখনো হোটেল খোল খাইছে অ'য়' আদিৰ লগতো বহুতো হোটেল জড়িত হৈ আছে সেইবিলাকতো মানুহ থাকিব পাৰে আৰু বিশেষকৈ এই বিশেষকৈ গেষ্ট হাউছবোৰত মানুহ থাকে যি অঞ্চললৈ ফুৰিবলৈ যায় তাৰে ওচৰে পাঁজৰে থকা গেষ্ট হাউছবোৰতে মানুহ বেছি পৰিমাণে থাকে